মানুহে জন্মৰ পিছত প্ৰত্যেকটা কৰ্ম ভিন ভিন কৰ্ম কৰি যাব লাগে পাঁচ বছৰৰ কি কৰ্ম আছে দহ বছৰত কি আছে পোন্ধৰ বছৰত আছে বিশ বছৰত কি আছে পদে পদে পদে পদে কৰ্মবিলাক কৰি যাব লাগে কৰ্মই হ'ল ধৰ্ম এডাল গছ ৰুইছে যেতিয়া আপুনি ফল পাবই ভালকে যদি পঢ়িছে আপুনি ভাল পাবই আপুনি ইয়াত বিদেশত আপুনি সন্মান পাব মহাত্মা গান্ধীয়েও সন্মান পাইছিল লক্ষ্মীনাথ বেজবৰুৱাইয়ো সন্মান পাইছিল আনন্দৰাম বৰুৱাই সন্মান পাইছিল এইবিলাক কিতাপ পঢ়িছোঁ মই দিয়ক মই এইবিলাক কথা মই বহি নাথাকোঁ মানুহে বহি থকাটো উচিত নহয় ভাবোঁ ৰেষ্ট ল'ব আপুনি ভাগৰ লাগিছে লৈ পিনি কিবা এটা কৰিলে কৰি যাব আপোনাৰ ফলবিলাক গতিকে জীৱটো জন্ম দিছে জন্মে জন্মান্তৰ জীৱটো আপোনাক জন্ম দিছে কৰি খাবৰ কাৰণে ভাল ফল পাব আপুনি এডাল আম গছ যদি টেঙাও আছে মিঠাও আছে কঁঠালো কিন্তু আমডাল এটাই শব্দ আম তাৰ মিঠা তিতা চব আছে মানুহৰ জীৱনত ভাল বেয়া মানুহ আছে জীৱ জন্তুৰো ভাল বেয়া আছে বুজিব লাগিব কুকুৰটোক আপুনি কিয় বেয়া পায় গাহৰিটোক কিয় বেয়া পায় বাঘটোক কিয় বেয়া পায় সেইটো নৰসিংহ সিংহক কিয় বেয়া পায় মানুহ আজি অসুৰ বোলা বস্তুটো এইটো ঈশ্বৰে জন্ম দিছে অসুৰ জন্ম দিছে এই দৈত্য দানৱ চব ঈশ্বৰে জন্ম দিছে তাৰ মাজতে যে আপুনি চলি আছে এইখন জংঘল এইখন পৃথিৱীত চব এইখন ভাৱৰীয়া আপুনি কৰ্ম কৰি যাৰ যি অতদিনে আমাৰ এই অধৰ্ম হোৱা দেখিছিল নেকি আপুনি মইতো মই প্ৰেজেন্ট পোৱা এদিন সম্পত্তিটো মই মাটিটো প্ৰেজেন্ট পাইছোঁ পৰৰ ঘৰত কাম কৰি দিছিলোঁ মই নিজেও বেলেগৰ কাম কৰি দিছোঁ যেতিয়াই মাতে তেতিয়াই যাওঁ কামটো কৰি দিওঁ ভালকৈ কৰ্ট কাছাৰীৰ মানুহ মই কৰ্ট কাছাৰীৰ মানুহ আপোনাৰ যদি কিবা এটা আছে এইটো কাম আমাৰ কৰ্টৰ পৰা কৰি আনক আনি দিম মই আপোনাক তাৰপিছত আপুনি দি দিব ইয়াত নেপালে মোৰ জীৱনত মই বহুত হাকিম উকিল জাৰ্জ এইবিলাক মানুহৰ লগত চলি মই বহুত উপকাৰ হৈছে মোৰ মই আনৰ কাৰণে দেহাটো দিয়াও মানুহ এতিয়া মোৰ যেতিয়া কিবা এটা আছে নাভাবোঁ খালী কৰ্ম কৰিব লাগে শাস্ত্ৰ পঢ়িব লাগে আনক জ্ঞান দিব লাগে ভাল বেয়া আপুনি বিচাৰি পাব তাতেই বিচাৰি পাব আপুনি সৎ অসৎ মানুহ পাব আপোনাৰ ৰেজিষ্টাৰে হাত হাত হেণ্ডছেক কৰিছে আপোনাৰ ৰেজিষ্টাৰে হেণ্ডছেক কৰিছে মোৰ মই এটা ফাল্টু মানুহ বুজি পালা কমদামী মানুহ মই কিন্তু হেণ্ডছেক কৰিছে কিহৰ কাৰণে তেওঁৰ এইটো আছে মোৰো এইটো আছে আছে কাৰণে তেওঁ বুজি পাই গৈছে বাপ ৰে বাপ এইজন মানুহে যে এনেকুৱা যে যি কৰিব নোৱাৰা কাম এটা কৰিব সেই বস্তুটো পাব নাজানে তেওঁ আপোনাক এটা সোধোঁ বোলো পুৰুষ কাক কয় ক'ব পাৰিবনে আপুনি স্ত্ৰী কাক কয় ক'ব পাৰিবনে আপুনি তিৰি কাক কয় মতা কাক কয় মাইকী কাক কয় এইবিলাক লিখি থৈছোঁ মই শব্দটোৰ অৰ্থ আছে অসমীয়াত প্ৰতিটো শব্দতে এটা অৰ্থ আছে আপোনাৰ জ্ঞান আপুনি কওঁকচোন জ্ঞান বুলি শব্দটো কি বস্তু ইয়াৰ ভিতৰত কিবা আছে অমৃত আছে গংগা মানে পানী কৃষ্ণৰ ভৰিদুখন ঋষি মুনিয়ে গংগা পানী এইফালে গংগা হৈ যায় এতিয়া আমি চবে পানী খাই আছোঁ জীয়াই আছোঁ গংগাত মাজেদি গৈছে য'ত য'ত মানুহ আছে তাতে ভগৱান আছে ভগৱানো আছে পানীও আছে জীৱ জন্তুও আছে আপুনি যদি সোমাই আছে সন্ধিয়াবেলা কাক কয় সন্ধিয়াবেলা কি বস্তু জানে ব্ৰহ্মা জন্ম দিলাক ব্ৰহ্মাক কৃষ্ণই কৈছে ব্ৰহ্মাক এ ব্ৰহ্মা তুমি দেৱতাবিলাকক অসুৰবিলাকক জন্ম দিয়া অসুৰ নহ'লে অসুৰে ঘৰ দুৱাৰ বান্ধে ভাল মানুহে বান্ধে নেকি এইবিলাক যি গিলাখন বৰ বলবান শক্তি আছে সেইবিলাকেহে ঘৰ বান্ধিব মিষ্ট্ৰী কাম কৰিব কিবা কৰিব কৰিব না জন্ম দিয়া জন্ম দিওঁতে তেতিয়া দিয়াৰ পিছতে ব্ৰহ্মাকতো খেদিলে পৃথিৱীৰ পৰা খেদি উহ মই জন্ম দিলোঁ মোক খেদি লৈ ফুৰিছে খাওঁ খাওঁ খাওঁ খাওঁ কে তেতিয়া বিষ্ণুৰ তাতে গ'ল বিষ্ণুৰ তাতে গৈ বিষ্ণুক ক'লে এ ব্ৰহ্মা খেদি কিয় আছা তুমি বোলে মোকতো এনেকে মই জন্ম দিলোঁ আপোনাৰ কথামতে আপুনি এতিয়া হেৰি কৰিলে দেৱতাবিলাকে অসুৰবিলাকে মোক খেদি লৈ ফুৰিছে তুমি বদলাই দিয়া কানি কাপোৰ চব বদলাই দিয়া সন্ধিয়াবেলা সন্ধিয়া ৰাতি অসুৰবিলাকে এইবিলাকে হতি যায় কাম সূৰ্য চন্দ্ৰটো যে দিছে চন্দ্ৰটো ৰাতি চুৰ ডকাইত বিলাকে বেয়া পায় চন্দ্ৰক পোহৰটো থাকিলে একো কৰিব নোৱাৰে হয়নে চন্দ্ৰটোক দেখিব নোৱাৰে বেয়া পায় চন্দ্ৰটোক অসুৰ জাতি বেয়া ভালটো বেয়া পায়